লকডাউনত মই বিশেষকৈ বেছি গুৰুত্ব দি শিকিছিলোঁ মই ইউটিউবৰ পৰা আচাৰ বনাবলৈ আচাৰ বনাবলৈ শিকিছিলোঁ মই আম টেঙা আচাৰ বগৰী আচাৰ জলফাইৰ আচাৰ নহৰু আচাৰ আৰু কৰ্দৈ আচাৰ আৰু ঔ টেঙাৰ আচাৰ মই যি টেঙা পাইছিলোঁ চব তেনেকৈ বনাবলৈ শিকিছিলোঁ ইটিউবত ছাৰ্চ কৰি চাইছিলোঁ যে কোনবিধ কেনেকৈ আচাৰ তৈয়াৰ কৰিব পাৰি তেনেকৈয়ে মই আচাৰ কেইবিধ মই শিকি পিছত মই নেমু আচাৰ আৰু আমৰ আচাৰটো বনালোঁ তাৰপাছত বগৰী আচাৰ বনালোঁ আৰু নহৰুৰ আচাৰ এনেকৈ বনালোঁ তাৰপিছত আৰু মই বনালোঁ মিঠাই মিঠাই চালোঁ গাজাটো কেনেকৈ বনাই আৰু মিঠাই ৰচগোল্লা লালমোহন কেনেকৈ বনায় সেইকেইবিধো চালোঁ তেনেকৈ চাই পেলাই মই ঘৰত ট্ৰাই কৰি চালোঁ ইমান ভাল নহ'লেও মানে খাব পৰা হৈছিল আৰু ইমান কোমল হোৱা নাছিলে তথাপিও অলপ শিকি থৈ দিছোঁ ইউটিউবৰ পৰা চাই চাই তেনেকৈ ঘৰৰ মানুহক খোৱাব পৰাকৈ মই চেষ্টা কৰিছিলোঁ আৰু তাৰবাদেও মই মাংস বনোৱাত কি লগত কি মাংস বনালে বেছি টেষ্টি হয় সেইবিলাক চাইছিলোঁ ইউটিউবত আৰু আমি যিবিলাক বন বন ঔষধি যিবিলাক শাক পাচলি যেনে কেঁচা শাক পাচলি বহুতো ঔষধি গুণ থাকে সেইবিলাক শাকো ও যে খাই বহুত ইউটিউবৰ পৰাই মই শিকিছিলোঁ আৰু ইউটিউবত পৰা শিকি মই মাছৰ লগত বনাই সেইবোৰ তৰকাৰী বনাই ঘৰত খুৱাইছিলোঁ ঘৰৰ মানুহো তেতিয়া বহুত তৃপ্তিৰে কৈছিল যে বহুত ধুনীয়া হৈছে আৰু এইবিধ শাক যে আমি খাবলৈ লাগে সেইটো আমি নাজানিছিলোঁ কেইবাবিধো শাক কিন্তু মই ইউটিউবৰ পৰাই চাই মই ৰান্ধিছিলোঁ মাছৰ লগত আৰু মাংসও মই বনাইছিলোঁ পচলাৰ লগত বনাইছিলোঁ মাংস গাহৰি মাংস আৰু ব্ৰইলাৰ মাংস বনাইছিলোঁ আৰু পচলাৰ লগত ইমান টেষ্টি হৈছিলে খাবলৈ আৰু কচু বনাব শিকিছিলোঁ কচুটো প্ৰায় আমি মাছৰ লগতে কচুটো বনাই খাইছিলোঁ আগত নেজানিছিলোঁ কিন্তু মই ইউটিউবৰ পৰাই চাই পেলাই মই শিকিছিলোঁ যে কচুৰ লগত মাংসটো বনালেও বেছি টেষ্টি হয় কচুৰ লগত বিশেষকৈ বিশেষকৈ হাঁহ মাংস মুৰ্গী মাংস আৰু ব্ৰইলাৰটোহে মিলে গাহৰিটো কচুৰ লগত ইমান ভাল নেলাগে তেনেকৈ মই ইউটিউবৰ পৰাই মই বহুত কেইবিধ ব্যঞ্জন মই ৰান্ধিবলৈ ট্ৰাই কৰিছিলোঁ আৰু ইমানেই মই শিকিছিলোঁ লকডাউনত